দাদা আপোনাৰ গাড়ীখন লাগিছিল মোক তিনিদিনৰ কাৰণে শ্বিলং যাম বুলি ভাবিছিলোঁ আপুনি কিলোমিটাৰ হিচাপত ল'বনে পাৰ দে হিচাপত ল'ব কেনেকৈ ল'ব জানিব লাগিছিল আমি ফেমিলি যাম মানে অ' তিনিদিন হ'ব গতিকলে আপুনি পাৰ কিলোমিটাৰ কিমান ল'ব বা পাৰ ডে কিমান ল'ব